হেল্ল' এয়াই ওচৰতে লাগিছে

এয়া চাহ খাইছোঁ খাইছোঁ আ কিবা কিবি এটা বিচ পঁচিচ টকীয়া তুমি কি কৰি আছা গৰু চৰু সোমোৱালো সোমোৱাই ভৰি হাত ধুও অ হেৰি নহয় আজি গো আজি দেওবাৰ নহয় গোটম দি হৈছিলেনে তোমালোকৰ অঁ ল'নত পইচা পায় নি তোমালোকৰ গোটৰ ল'নৰ পইচা পায় নি সুতলৈ আমাৰ পাঁচ লাখ পাই আজৰি হ'লোঁ মই তোমালোকৰ গোটৰ পৰা পইচা এটা ল'ম বুলি ভাবিছোঁ যোগাযোগ কৰি দিবাখন অ অ অ অ অঁ অঁ

অঁ অঁ অঁ ছোৱালীহতঁৰ ভাল নে অ অঁ অঁ অঁ কাইলৈ আপোনাৰ ঘৰত ডবল খানা বাও যদি সময় পাওঁ যাম বাৰু এপাক অ হ'ব অঁ হেৰি নহয় ছোৱালী ইস্কুললৈ গৈ আছে নে এইবাৰ মেট্ৰিক এইবাৰ মেট্ৰিক নিদিব জানো টিউচন চিউচন টিউচন দিছে নাই

অঁ হে অঁ হেৰি নহয় হেই আমাৰ ইয়াত মাজুলীত যে বিশালখন খুলিছে গম পাইছা নে নাই সেইখন বিৰাট ডাঙৰ বজাৰ এদিন যাবা নেকি আমি নহ'বা চুঙ্কা বজাৰতে যাওঁ অঁ অঁ ঢেৰ মানুহ হৈছে হেনো বজাৰত কোৱা শুনিছোঁ বজাৰত হেনো ধেৰ মানুহ হৈছে কোৱা শুনিছোঁ

অঁ অঁ অঁ অঁ অঁ অঁ পৰহিনা অঁ ল'ৰা ছোৱালীকিটা স্কুললৈ পঠিয়াই পেলাই দুইজনী এপাক দুইজনী এপাক আহিমগৈ দেই কি কিনিম বুলি ভাবিছা অ অঁ অঁ ময়ো কিনিম বুলি ভাবিছোঁ মই এতিয়া জাৰ আহিলে না এতিয়া মোৰ জাৰ জাৰৰ দিন আহিলে নহয় ল'ৰা ছোৱালীলৈ কানি কাপোৰ কিনিম জোতা কিনিব লাগিব আৰু ময়ো এযোৰ জোতা এযোৰ ল'ম বুলি ভাবিছোঁ আৰু মতা মতা মানুহৰ কাৰণেও ল'ম এযোৰ তেনেকে আৰু কিবা কিবি এইবোৰ মুখত ঘঁহা চ'ত বহাগ তাৰপা এইবোৰ তাত বোলে দাইল আলুও পায়

অঁ তাকে অলপ শুহিয়াকৈ বজাৰ কৰিম বুলি ভাবিছোঁ অঁ অঁ অঁ অঁ অঁ অঁ অ অ অ

অ পৰহিলৈহে যোৱাটো কৰিছোঁ আপোনাৰ কাইলৈ আজৰি নাই আ অঁ অঁ অঁ অ অ অঁ অঁ

অঁ অঁ আমাৰ আমাৰ দোকানৰ বস্তুহে খাওঁ

ভাত কিহে হ'ব এতিয়া অঁ অঁ

অ সঁচাকে পাই বজাৰৰ বস্তু একো খাবই নোৱাৰি ভাল আৰু মাজে মাজে ফোন কৰা হ'ব বাৰু দিয়ক বা যা অঁ সকামৰ পৰা আজৰি নেপায় আৰু আমিয়ে যাম আৰু